হেল্ল' অ' বাইদেউ কি খবৰ অ' ভালে আছা অ' ভালে আছোঁ মাত্ৰ এটা কথা হ'ল কি আমি যে এই খতৰা মন্দিৰত যাম বুলি কৈছিলোঁ মনত আছে নাই অ' এতিয়া মানে অহা বৃহস্পতিবাৰে যাম বুলি ভাবি আছোঁ অ' আমাৰ ইয়াতে তাৰমানে নজন আৰু তই দি দহজন হ'ব অ' হলি তাৰমানে অ' তাকেইটো আমি এখন ই ৰিক্সাকে লওঁ দুখন লাগিব তেতিয়া অ' এনেকৈ তেতিয়া আমাৰ ভাৰাটো অলপ কম হ'ব মানে কি আমি বেছি দূৰ নহয় নহয় আমাৰ ইয়াৰ পৰা গতিকে ত্ৰিছ টকা মানকৈ তুলোঁ অ' তাৰপিছত প্রসাদটো ভিজে লৈ যাবই নালাগে তাতে তাতে দিলে হ'ল তেনেকৈ তাতে সত্রতটো শুকানকৈ দিয়ে তাতে ভিজাই অ' অ' অ'

অ' বেছি দাম নলয় কিজানি অ' তাৰপিছত চাকি ঘিৰ চাকি তাতে পাম অ' অ' অ' আমি মানে হেৰি গোটেইখিনি যিহেতু তাতে পাম লৈ নাযাওঁ মিছা মিছি অ' অ' আগদিনা ৰাতিপুৱা বেলি হ'ব ৰাতিটো নালাগে অ' মূৰ গা ধুই এনেকৈ যাবি অ' বাৰটাত শেষ কৰে ন অ' ঠিক আছে আমি আকৌ আহি আহি সোনকালেও পাম পিছে

অ' অ' তাৰপিছত আকৌ মগু মগু নিদিয়ে নেকি তাতে অ' মগু ফল আপেল চাপেল তাতে পোৱা যাবনে অ' আপেল আঙুৰ অ' খেজুৰ অ' পইচাৰো কথা আৰু মুঠতে এনেকুৱা যাব অ' তাৰপিছত আকৌ গামোচাও নিবি নেকি কাবাৰ কোনোবাটো হেৰিত গামোচা দিবি নেকি হনুমানৰ হনুমানৰ তাত গামোচা দিবি নেকি প্ৰথমতে হনুমান নাপায় অ' গামোচা অ' তোৰ এনেই হৈ থকাটো নহয় অ' অ' অ' অ' ঠিক আছে দে পিছে ওলাবি সোনকালে গা মূৰ ধুই অ' দে হ'ব দে